মই কাপোৰ চিলাই ভাল পাওঁ চিলোৱা কাপোৰ ভাল হ'লে দেখিও ভাল লাগে পিন্ধিও ভাল লাগে কিন্তু ৰেডিমে'ড কাপোৰ ল'ব গ'লে অলপ চিলইবোৰ ভাল নাথাকে কেলে কেতিয়াবা সিহঁতে খৰধৰকৈ চিলায় কেতিয়াবা জপিয়াই জপিয়াই চিলায় সেইটো বেছি লাষ্টিঙো নকৰে সেইটো কাৰণে নিজেই চিলোৱা কাপোৰবোৰ ভাল মই নিজেই কৰোঁ মোৰ নিজৰে ট্ৰেইলাৰ আছে মই নিজেই চিলাওঁ নিজেই গম পাওঁ সেইটো কাৰণে কিন্তু মানুহেতো নুবুজে চবে সময় দিব নোৱাৰে বুলি সেইকাৰণে সিহঁতে ৰেডিমে'ডটো বিচাৰে ভালকৈ ৰেডিমে'ড কাপোৰে সোনকালে অ পায় সেইটোৱে বিচাৰে কিন্তু চিলোৱা কাপোৰ যে কিমান ভাল সেইটো চবে বুজি নাপায় সেইটো কাৰণে মই কওঁ যে কাপোৰ অলপ হেৰি হ'লও কাপোৰৰ চিলনিটো ভালকৈ হ'ব লাগে ন লাষ্টিঙো কৰে দেখিও ভাল লাগে ফিটিঙটোও ভাল হয় সেইটো কাৰণে কাপোৰ চিলাই কাপোৰ কিনি পেলাই চিলাই কৰা সেইটোহে বেষ্ট ভাল নকওঁ এটো যাক যেনেকুৱা মুড যি যাৰ যেনেকুৱা ইচ্ছা সেইটোৱে আৰু কিন্তু কাপোৰ চিলোৱা পিন্ধাটো বহুত ভাল নিজেই সিহঁতৰ কিনা কিনা কাপোৰ ৰেডিমে'ড কাপোৰ সেইবোৰত কেমিকেলো থাকে কেতিয়াবা একদম ইমানে কেমিকেল দিয়ে ইমানে মাজ দিয়ে বনায় সেইটো ধোৱাৰ পাছতহে গম পোৱা যায় যে কাপোৰটো কিমান ভাল কিমান বেয়া কিন্তু চবেতো গম নাপাই এতিয়া কাক কোনে বুজাব আৰু মই নিজে চিলাওঁ বুলি নিজে কৰোঁ বুলি সেইকাৰণে মই গম পাওঁ সেইটো কাৰণে অলপ কাপোৰকিটা চবেই চিলাই পেলাই পিন্ধাটো বহুত ভাল আৰু চিলাইটো ভাল হয় ৰেডিমে'ডটো ৰেডিমে'ডেই হয় এতিয়া কাপোৰ চিলাই কৰিব যাওঁতে মই নিজেই দেখি পাওঁ যে ভাল লাগে সূতাবোৰ ইমান ধুনীয়া মেটচিং কৰি পেলাই চিলাওঁ তাতটো যেনে তেনেকৈ দি দিয়ে আৰু যোনে যেনেকৈ পাইছে সিঁহতৰ ইফালে খৰধৰকৈ কৰে সেইকাৰণে মেচিঙো নহয় সূতা ভালো নহয় চিলাব লাগে চিলাইছে আৰু ৰেডিমে'ডটো ৰেডিমে'ডেই হ'ব তে সেইটো কাৰণে মই চবকে কওঁ যে চিলোৱা কাপোৰ মই সেইকাৰণে মই সেইটো কোৱা নাই যে মই চিলাইছো বুলি মোকেই দিব লাগে সেইটো নহয় চিলোৱা মানুহটো বহুত আছে সিহঁতক দিলেও হ'ব সেইটো ইচ্ছা আৰু মই চিলাইছোঁ বুলি মোকেই দিব বুলি কোনো কথা নহয় মোৰ কাপোৰ মই চিলাই পিন্ধো বুলি মই নিজেই আৰাম পাওঁ ল'ৰা ছোৱালীকো তেনেকেই পিন্ধাওঁ মই কিনা ৰেডিমে'ড বহুত কমেই পিন্ধাওঁ তথাপি কেতিয়াবা পিন্ধালে পিন্ধে আৰু ইহঁতে আজিকালি ল'ৰা ছোৱালীতো পিন্ধিবও বিচাৰে হয় তথাপি ইমান জো হেৰিকৈ নিদিয়ে আৰু কেতিয়াবা মানে সিহঁতে অৰ্ডাৰ কৰে কেতিয়াবা দোকানৰ পৰা আনে মই তথাপিও সিহঁতক কওঁ দে ঠিক আছে ল' কিন্তু চিলাই পিন্ধিবি চিলাই তেতিয়াই হওক চিলাই কেতিয়াও হেৰি নহয় সৰু ডাঙৰো কৰিব পাৰি কাপোৰ দুই ইঞ্চি দেখাত হ'লেও এইটো কেতিয়াবা আমি টাইট হৈ গৈছে সেইটো আমি লুজ কৰিব পাৰোঁ আকৌ খুলিব পাৰোঁ কিন্তু ৰেডিমে'ডত কাপোৰেই নাথাকে ছাইডত মাৰ্জিন অকণো নাথাকে সেইটো কাৰণে মানুহে বুজিয়েই নাপায় চিলনিটোৱে কিনাটোৱে ভাল কিন্তু মইহে জানো চিলনিটো কিমান ভাল মাৰ্জিনটো থাকে বুলি আমি ঘৰৰ কাপোৰখিনি আকৌ কেতিয়াবা টাইট হৈ গ'ল সৰু হৈ গ'ল আকৌ এইটো খুলি পেলাই আকৌ ডাঙৰ কৰি দিব পাৰি এতিয়া ৰেডিমে'ড কাপোৰত কেতিয়াও ডাঙৰ কৰিব নোৱাৰি সেইটো যেনেকৈ তেনেকৈ থাকে বেকা কাপোৰ কেইটামান দাম দি কিনি পেলাই সেইটো থাকি যায়গৈ তেতিয়া লাভটোতো একো নাই নিজে চিলোৱা কাপোৰটো হ'লে তথাপি বহুত লাভ সেইটো কাৰণে মই চবকে কৈ থাকোঁ চিলোৱাই পেলাই ব্লাউজ এটা চিলাব গ'লে ইমান ধুনীয়া ফিটিঙ হয় এটা আহল বহলকৈ এটা পেটিকোট চিলাব গ'লেও আহল বহলকৈ চিলাব পাৰোঁ মই নিজেই চিলাওঁ আৰু ৰেডিমে'ড ল'ব গ'লে ঠেক কাপোৰটোৱে ঠেক ধুলে এবাৰ ধুলে গ'ল কাপোৰটো কেনেকৈ সেইকাৰণে ঘৰৰ বোৰ আহল বহলকৈ চিলালে ভাল হয় কাপোৰবোৰ ব্লাউজো অলপ ডাঙৰকৈ থ'লে আমি মাৰ্জিনকৈ থ'ব পাৰোঁ ছাইডত যিকোনো কাপোৰেই যিটোৱে চিলাও মাৰ মাৰ্জিন আমি পূৰা দুই ইঞ্চি থওঁৱেই থওঁতে তাৰপাছত কেতিয়াবা সৰু হ'লে সেইটো আকৌ ডাঙৰ কৰিব পাৰি তেতিয়া একো অসুবিধা নহয় কিন্তু মানুহে কেলেই জানো বুজি নাপায় চবে এতিয়া ইহঁতক বুজাবতো নোৱাৰোঁ বুজাব গ'লেও নিজে দোকান খুলিছে নিজে টেইলাৰতো সেইটো কাৰণে বেছি অলপ কৈ আছে কিন্তু সেইটো কথা নহয় কৰিব পাৰিলে চবৰে ভাল আজি নিজে চিলালে এডখৰ যদি কাপোৰো বাচি যায় কেতিয়াবা এটা সৰু বাচ্চাৰ কাৰণে এটা কিবা চিলাব কৰিব পাৰোঁ বা ঘৰৰ কামতো লাগিব পাৰে বা চিলাই পেলাই দোকানত দি দিলেও বেচিব পাৰে বা যোনে চিলাব সেই তাহঁতে কেতিয়াবা কৈ যায় যে মোৰ ঘৰত বাচ্চা আছে এটা টুপিয়ে বনাই দিব ত' টুপিয়েই বনাই দিছোঁ বাৰু এটা বা কিবা এটা বনাই দিব কাপোৰ চাই পেলাই কেতিয়াবা গৰম কাপোৰ থাকিলে সেইটো টুপিও বনাই দিওঁ মই কিন্তু তাত সেইটো নহয় ঘৰত ভালো লাগে দেখিবলৈ সেইটোৱে কথাটো সেইটো কাৰণে চবে যদি অলপ ভালকৈ কাপোৰ চিলনি পিন্ধে বৰ ভাল লাগে মোৰো ভাল হ'ব তাকে চব অনুৰোধ কৰি আছোঁ আৰু চবে চিলনি কাপোৰ পিন্ধি চাওক এবাৰ হ'লেও পিন্ধক মইয়ো অলপ সান্তনা দি পেলাই তেতিয়াহে গম পাব যে নাই যোনে এবাৰ পিন্ধিব পিন্ধিবই আৰু নিপিন্ধাকৈ নাথাকে চিলনি কাপোৰ মজাটোৱে বেলেগ এইটো যোনে এবাৰ পিন্ধিব সি আকৌ ক'ব যে নাই মই চিলনিটোৱে পিন্ধিম তাকে আৰু